আমি সৰুৰ পৰা বহুত খেল খেলিলোঁ যেনে লুডু কাবাডী বা ভলীবল মাৰ্বল চেছ এইবোৰ খেলাই কোনো অপকাৰ নকৰে কিন্তু মাৰ্বল খেলাখন যে এজনৰ পাছত এজন আহে আৰু দৌৰা দৌৰি হয় বা আমাৰ আমি নিজে নজনাকৈয়ে এটা ভাল ব্যায়াম হয় আৰু তাত অলপ মগজুৰ বিকাশ হয় আৰু লুডু লুডুখন লুডুখনতো বহি বহিয়ে খেলি থাকিব পাৰি কিন্তু তাত মগজুৰ বিকাশ হয় বা কেনেকৈ দিলে বেলেগৰ সেইটো কাটিব পাৰি আৰু নিজে কেনেকৈ আগুৱাই যাব পাৰি আৰু এনেকৈ বহুত বিকাশ হয় মগজুৰ বহুত বিকাশ হয় চেছ এখন যেনে বহুত বহুত বিকামগজুৰ কাৰণে বহুত ভাল খেল এখন সেইখন খেল খেলিলে মগজুৰ বহুত বিকাশ হয় বা মানে সেইখন আৰু ভলীবল ভলীবল খেলিলে মানুহে বহুত ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে বা ভলীবল এখন বহুত ভাল খেল সেয়ে গোটাই গোটেই আমাৰ দেহাটোৰ অংগবোৰ ভাল এক্সাৰচাইজ এটা কৰোৱাই আৰু ফুটবল ফুটবল এখনতো বহুত ভাল খেল ফুটবল খেলি মানুহে ফুটবল ফুটবল খেলি মানুহে বহুত ডাঙৰ হৈছে আৰু আমি সৰুৰ পৰা ফুটবল খেলিছোঁ ফুটবল খেলিলে এটা দৌৰা অ অভ্যাস এটা হয় আৰু ক্ৰিকেট ক্ৰিকেট ক্ৰিকেট খেলাখনো ভাল ক্ৰিকেট খেলখন বহুত ডাঙৰ খেল বা ক্ৰিকেট খেলৰ দ্ৱাৰাই মানুহে বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে আৰু দৌৰা খেলাখন দৌৰা খেলাখন বহুত ডাঙৰ খেলা আমাৰ অসমৰে লাভলীনা অ' কি হিমা দাসে বহুত হিমা দাসে বহুত ডাঙৰ মানুহ হৈ গ'ল দা দৌৰা খেলাদিয়েই আৰু